আমি যিহেতু এখন যদি গাঁৱত বসবাস কৰোঁ গাঁওখনত আমি যিখিনি দৈনন্দিন বস্তু আমাৰ চলিবৰ কাৰণে লগা হয় সেইখিনি আমি খুব কম উপলব্ধ আমাৰ গাঁও এৰিয়াত ত' সেইকাৰণে আমি সেইখিনি আনিবৰ কাৰণে চহৰলৈ যাবলগীয়া হয় চহৰত আমাৰ ধৰি লওক দৈনন্দিন বজাৰ বেপাৰ বাণিজ্যৰ পৰা যিখিনি বজাৰ কৰোঁ সকলো বজাৰ আমি চহৰত পাওঁ ত' চহৰত গৈ আমি সেইখিনি ক্ৰয় কৰি আনি গাঁৱত আমি সেইখিনি গাঁৱলৈ লৈ আহোঁ আৰু ঘৰত আমাৰ এইখিনি ধুনীয়াকে ঘৰখন চলি যায় সেইকাৰণে যিকোনো বজাৰ সকলো বস্তু আমাৰ চহৰত উপলব্ধ থাকে কিন্তু গাঁৱত কিছুমান বস্তু উপলব্ধ নাথাকে ত' সেইকাৰণে আমি দৈনন্দিন যোৱা হয় সঘনে যোৱা হয় চহৰলৈ যিকোনো মানে লাগতিয়াল বস্তুখিনি আমি ওচৰত নাপাওঁ গাঁৱত নাপাওঁ সেইকাৰণে আমি চহৰলৈ যাবলগা হয় সেইখিনি আমি চহৰত যায় কাৰণে গৈ থাকোঁ